হেল্লো দাদা মানে মই যে এতিয়া আপোনাৰ কেবখনত আহিছিলোঁ যে সেই মানুহগৰাকী হয় মই মানে কি মানে আপোনাৰ কেবতে মোৰ বেগটো থাকি গ'ল এতিয়া মানে মই বেংকলৈ আহিছিলোঁ গোটেই কাগজ পাতিখিনি তাতেই থাকিলে সেই গতিকে আপুনি ক'ত আছে বাৰু কওকচোন আপুনি এঘণ্টামানৰ ভিতৰত আহিব পাৰিব নেকি বাৰু মই মানে ইয়াতে ৰৈ আছোঁ বেংকৰ মুখতে আপোনাক মই কিবা এটা দিম বাৰু আপুনি আহকচোন আপুনি মানে মোৰ বেগটো দি থৈ যাওকহি মই আপোনাক কিবা এটা দিম আৰু সেই গতিকে আহিব পাৰিব নেকি বাৰু কিবা কৰি যেনে তেনে আহকচোন নহ'লে